মোৰ কোনো প্ৰিয় কিতাপ আছেনি সুধিলে বহু কেবাখনো প্ৰিয় কিতাপ আছে আৰু তাৰপৰা নিশ্চয় এখন যদি বাছিবলৈ দিয়ে মই মহান বিজ্ঞানী তথা ভাৰতৰত্ন ডক্তৰ এ পি জে আব্দুল কালাম দেৱৰ অগ্নিৰ ডেউকা কিতাপখন বৰ ভালপাওঁ অগ্নিৰ ডেউকা কিতাপখনত তেখেতৰ গোটেই এইখন বায়গ্ৰাফী বা আত্মজীৱনী বুলিয়ে ক'ব পাৰি তেখেতৰ শৈ শৈশৱকালৰ অৱস্থা পাতি তেখেতে কেনেদৰে এজন বিজ্ঞানী হ'ল বা এজন ৰাষ্ট্ৰপতি বিজ্ঞানীৰ পিছত এজন ৰাষ্ট্ৰপতি কেনেদৰে হ'বলৈ পালে ভাৰতৰ ৰাষ্ট্ৰপতি কেনেদৰে হ'বলৈ পালে তাৰ সম্পূৰ্ণ কাহিনী উল্লেখ আছে আৰু তাৰপৰা এইবোৰৰ পৰা শিকি বহু কথা শিকিব পাৰোঁ কাৰণ তাৰ তাৰ আকৰ্ষণীয় বিষয়বস্তুটোৱেই হৈছে তেখেতৰ জীৱনত বহু অভাৱ আছিলে তেখেতে শিক্ষাৰ পোহৰ দেখি নোপোৱা শিক্ষা কি বস্তু বুজি নোপোৱা এটা পৰিয়ালত বা এখন গাঁৱত জন্ম হৈ কেনেদৰে এজন ভাৰতৰ ৰাষ্ট্ৰপতি হ'বগৈ পাৰিলে সেই বিষয়ে তেওঁ সম্পূৰ্ণৰূপে উল্লেখ কৰিছে এজন মহান বিজ্ঞানী ৰকেট চাইণ্টিষ্ট এজন হ'বলৈ তেখেতে কি কি ত্যাগ কৰিছিলে কি কি কেনেধৰণেৰে নিজৰ জীৱনটোক আগুৱাই নিছিলে সকলো কথা উল্লেখ কৰিছে তেখেতৰ লক্ষ্য আছিলে কি তেখেত হৈছিলগৈ কি তাৰপিছত তেখেত আকৌ কেনেদৰে উভতি আহিব পাৰিলে ৰকেট চাইঞ্চত তেখেত ৰকেট চাইঞ্চত কেনেদৰে তেখেতে তাৰপৰা মহাকাশ বিজ্ঞানী মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰতো তেখেতে বিশেষ বৰঙণি যোগাই থৈ গৈছে আৰু ভাৰতবৰ্ষৰ বিশেষকৈ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত তথা ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা মানে আমাৰ আমাৰ ৰক্ষাৰ ক্ষেত্ৰত তেখেতে যিখিনি বৰঙণি আগব আগবঢ়াই থৈ গ'ল সেই কথা আমি কেতিয়াও পাহৰিব নোৱাৰিম আৰু আমাৰ পিছৰ প্ৰজন্মইও তেখেতক কেতিয়াও পাহৰিব নোৱাৰিব ভাৰতবৰ্ষই তেখেতক পাহৰিব নোৱাৰে আৰু তেওঁৰ যি আত্মজীৱনী সেই আত্মজীৱনীৰ পৰা সেইটো কথা বিশেষভাৱে গম পোৱা যায় যদি মানুহৰ লক্ষ্য স্থিৰ থাকে তেতিয়া নিশ্চয় এদিন নহয় এদিন তেখেত সফল হ'ব পাৰিবই তাৰ কাৰণে যিমানেই হেঙাৰ হৈ নাথাকক যিমান যিয়ে হেঙাৰ নহওঁক কিয়